হেল্লো দাদা হয় হয় মই এতিয়া ছুইগিত ৰিচেণ্টলী এই জাষ্ট অৰ্ডাৰ দিছিলোঁ আপুনি যে দি থৈ গৈছে তাকে হয় তো মানে কি হ'ল অৰ্ডাৰটো মই ৰিপ্লেচ কৰিব লাগিছিল মানে ক'ব গ'লে এইটো মই ৰিটাৰ্ণ কৰিব লাগিছিল ৰিজনকেইটা এইটোৱে হৈছে প্ৰথমতে হৈছে পেকেজিং বহুত বেছি বেয়া পেকেজিং বেয়া বহুত মানিছোঁ ভোকত আছিলোঁ সেইকাৰণে সেইটো একো ভাবি থকা নাই জাষ্ট খুলি মই বস্তুটো খাব লৈছিলোঁ ঠিক আছে তো মই অৰ্ডাৰ দিছিলোঁ চৌলে ভতোৰে তাৰ ভিতৰত হৈছে ভতোৰেকেইখন ইমানেই বেছি টান যোনকেইখন মানে ভতোৰে ক'ব গ'লে কি হয় কোমল কোমল হ'ব লাগে কিন্তু ইমানেই বেছি টান একদম পাপৰৰ নিচিনা যোনকেইখন মানে একদম বহুত টান হৈ আছে ক'ব গ'লে লিটাৰেলি বহুত বেছি টান আৰু ভতোৰেখিনি নিমখেই নাই গোটেই পনীয়া পানী পানী এসোপা হৈ আছে নিমখ একেবাৰেই নাই টেষ্টলেছ অনেষ্টলি ক'ব গ'লে টেষ্টলেছ একেবাৰে তো কি হৈছে প্ৰথম কথা চাওক মই এতিয়া ৰাতি কেইটা বাজিছে ৰাতি এতিয়া চাৰে এঘাৰটা বাজিছে তো এতিয়া আছোঁ মই ভোকত তো ভোকত থক থাকোঁতে এইখিনি এতিয়া যদি এইখিনি মোক যদি খাবলৈ দিয়ে মই এতিয়া কেনেকৈ খাম তো অব তো কাম এটা কৰক আপুনি যোনখিনি বস্তু মোক এতিয়া আপুনি দিছে সেইখিনি বস্তু আপুনি ঘুৰাই লৈ যাওক নহ'লেবা যোন প্ৰথম কথাটো চাওক এতিয়া আপোনাৰ ওচৰত দুটাই চাঞ্চ দুটাই অপচন দিছোঁ মই আপুনি বস্তুখিনি ঘুৰাই লৈ যাওক আৰু মোক অতি সোনকালে ভাল আকৌ বেলেগ এটা অৰ্ডাৰ বনাই আনি মোক দিয়ে নহ'লেবা মোক পইচাটো ঘুৰাই দিয়ক যাতে মই সোনকালে আকৌ বেলেগ এখনৰ পৰা অৰ্ডাৰ দিব পাৰিম অলৰেডী মোৰ ভোক লাগি আছে আৰু টাইমটোতো অলৰেডী গ'লেই মোৰ যিমানখিনি পাৰোঁঁ বাৰু ইমান দেৰি হ'ল হ'লেও মানুহ এজন ভোকত আছে আৰু যিমানখিনি পাৰোঁ যিমানটো মূল্য হয় সিমানেই মই আপোনাক দিছোঁ ঠিক আছে তো আপুনিও যিমানটো পাৰে সিমানটো মোক এতিয়া সিমানটো তেনেকুৱা এটা বস্তু দিব লাগে ন এটা সোৱাদ থকা বস্তু দিব লাগে এটা ভাল বস্তু দিব লাগে কাৰণ মই না কম কম পইচা দিছোঁ না আপোনাক কিবা মই কৈছোঁ বেয়াকৈ কিবা কৈছোঁ একো কোৱা নাই আপুনি অকল জাষ্ট মই এটাই এক্সপেক্ট কৰোঁ যাতে আপুনি মোক ভাল বস্তু এটা দিয়ে তো আপুনি যিমান পাৰে সোনকালে মোৰ ঘৰত আহক যোনটো এড্ৰেছত বস্তুটো দি থৈ গৈছিল সেই এড্ৰেছটোৰ পৰা বস্তুটো লৈ যাওক তাৰ পাছত আপুনি মোক পইচাটো দিয়ক নহ'লেবা আপুনি মই এইখিনি বস্তুতো ঘূৰাই নিদোঁ বাৰু আপুনি মোক নতুনকৈ ৰেষ্টুৰেণ্টখনত গৈ আকৌ নতুনকৈ ভালকৈ বনাই মোক আনি দিয়ে যাতে মই সেইটোৱে আপোনাক কৈছোঁ আৰু চাওক মোৰ বহুত বেছি ভোক লাগিছে ৰাতিও হৈছে যিমান পাৰে সোনকালে কৰিলে বেছি ভাল পাম নহ'লে চাওক কমপ্লেনৰ অপচন আছে কমপ্লেইন দিব পাৰোঁ ৰেষ্টুৰেণ্টখনকো কমপ্লেইন দি মই মানে গম পাইছেই বেয়া ৰিভিউ চিভিউ দিব পাৰোঁ কমপ্লেইন দিব পাৰোঁ আৰু লগতে আপোনাকো কমপ্লেইন দি মই আপোনাৰ গম পাইছেই এতিয়া জব ৰিক্সত আহি যাব পাৰে এইবোৰ কাৰণে কমপ্লেইন চমপ্লেইন দিলে সেইকাৰণে আপুনিও নিজৰ ভালটোৰ কাৰণে সোনকালে কৰি দিয়ক আৰু ৰেষ্টুৰেণ্টখনকো যাতে ক'ব কাৰণ অভিয়াছলি মই এতিয়া ৰেষ্টুৰেণ্টখনক ফোন কৰিব নোৱাৰোঁ আপোনাৰ নম্বৰ মোৰ ওচৰত আছে আপুনি মোক ডেলিভাৰী দি থৈ গৈছে তো আপোনাকেই মই ফোন কৰিব লাগিব তো যিমান পাৰে সোনকালে মোৰ অৰ্ডাৰটো লৈ যাওক আৰু কিবা এটা কৰক আৰু জ জল্দি কৰক মোৰ ভোক লাগিছে